আমি অসমীয়া মানুহ আমি অসমীয়া মানুহ মানে এতিয়া ধৰি লওক নামঘৰ আমাৰ নামঘৰ ভাগ আমি গৈ ভাল পাওঁ যেতিয়া কিতাপখন এতিয়া ভাদ মাহ বুলিয়েই এটা মাহ কিতাপ মানে খোলা হয় ৰাতিপুৱা গধূলি মানে ৰাইজ গোট খায় দিনত হ'লে মহিলাসকল ৰাতি হ'লে পুৰুষসকল তথাপিতো যেনিবা আমাৰ মানে গৈ ভাল পাওঁ কাৰণে আমাৰ পুৰুষ মহিলাই দুয়ো উভয় নদীয়ে হয় আৰু সেই নামঘৰত গৈ আমি এতিয়া আমাৰ যিজন উপদেষ্টা নামঘৰীয়া বুলি কয় আৰু সেইজনে আমাৰ যেনিবা পোৱা গধূলি চাকি বন্তি জ্বলায় ধূপ চাকি জ্বলাই মানে সেৱা সৎকাৰ কৰে আমি ৰাইজ মিলি সকলোৱে যেনিবা তাত পঢ়াই পঢ়ে আৰু আমি নিয়ম নীতিখিনি মানি আমি মানে এতিয়া নামঘৰভাগ কেনেকৈ পৰিচালনা কৰি ৰাখিব লাগে আমি সকলোৱে মিলি জুলি পৰিষ্কাৰ পৰিচ্ছন্নতাই আমি মানে নামঘৰভাগ ৰাখিব লাগে বুলি নিজেই জানিব লাগিব আৰু এতিয়া মই গৈছোঁ মই এতিয়া গৈ মানে নামঘৰত কেনেদৰে থাকিব লাগে সেইটো নিজেই জানিব লাগিব কাৰণ কেলে আমি তাত ভগৱানৰ নাম ল'বলৈ শুনিবলৈ আহিছোঁ যেতিয়া কিতাপখন এতিয়া পঢ়িছে বুলি বা কীৰ্তনভাগেই খুলিছে খোলাৰ ক্ষেত্ৰত এতিয়া সেই কীৰ্তনভাগত কি কৈছে সকলোৱে জানিব লাগিব জানি শুনি সেই কীৰ্তন ভাগত বোলে আজি কি কৈছে এই খণ্ডত এইটোত নিজে সেইটো যেন বাহে জানি শুনি কেনেদৰে থাকিব লাগিব কেনেদৰে ল'ৰা ছোৱালীকো বা আনকো ক'ব লাগিব সেই কিতাপ ভাগত কি বুলি কৈছে উল্লেখিত হৈছে আৰু সেইটো ক্ষেত্ৰত ঘৰত নহয় এইটো নামঘৰতেই হয় পঢ়া তাৰমানে শাস্ত্ৰই হওক ভাগৱতে হওক কীৰ্তনেই হওক নামঘৰতে খোলা হয় তাতে এতিয়া ভাদমহীয়া বুলিয়ে আমাৰ নামঘৰত কিতাপ ভাগ খোলা হয় খোলা ক্ষেত্ৰত সকলো পুৰুষ মহিলা উভয় দিয়ে যেনিবা মিলি জুলি কেতিয়াবা এতিয়া কাইলৈকে এতিয়া তিথিটো পৰিছে পৰিলত আমি সকলো পুৰুষ মহিলাই গৈ তাত আনন্দ মনে আনন্দ উৎসাহেৰে মানে এতিয়া নাম কীৰ্তন কৰিব কৰি মেলিও কিতাপ পঢ়িব পঢ়োৱাৰ ক্ষেত্ৰত অৱশেষত তাৰমানে নাম গুণ গায় মানে আমাৰ প্ৰসাদৰ বিতৰণ হ'ব প্ৰসাদ ওলাব সকলো ৰাইজে ল'ৰা ছোৱালীয়ে মানে মিলি জুলি খাই চিতি নামঘৰ ভাগ সাৰি মচি চাফ চিকুণ কৰি বাচন বৰ্তনবিলাক সকলোবিলাক ধুই পেলাই নামঘৰ ভাগ সাৰি মচি কেনেদৰে আহিব লাগে এইটো আমি নিজে জানি শুনি এনে পৰিষ্কাৰ পৰিচ্ছনা আজি আমি ঘৰখনত যেনেকৈ থাকোঁ এই নামঘৰ ভাগো তেনেদৰে পৰিচালনা কৰি ৰাখিব পাৰিলে শুদ্ধমতে গৈ শুদ্ধমতে সেৱা সৎকাৰ কৰি ল'ব পাৰিলে আমাৰ মানে নামঘৰ ভাগ হোৱা উন্নতি মানে আগলৈ আগবাঢ়ি যায় আৰু আমি নিজেও তাৰমানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিলে নামঘৰৰ প্ৰতি ভগৱানৰ প্ৰতি মানে বিশ্বাস ৰাখি যদি থাকোঁ ঘৰখনো উন্নতি নামঘৰ ভাগো উন্নতি সকলো ৰাইজৰ উন্নতি সেয়েহে ৰাইজৰ ধৰ্ম মানে ধৰ্ম ক্ষেত্ৰত এইটোৱেই আহি পৰে যে ধৰ্ম মিলি জুলি সকলোৱে অকলে কৰিব নোৱাৰে ধৰ্ম সকলোৱে মিলি জুলিয়ে ধৰ্ম কৰিব পাৰে আজি এতিয়া চাকি বন্তি জ্বলিছে নামঘৰত সকলো ৰাইজৰ হৈ জ্বলাইছে নামঘৰীয়াই সেই অনুপাততে আমি সেই সময়ত আমি সন্ধিয়াৰ টাইমটোতে এতিয়া মানে চাকি বন্তি জ্বলোৱা হয় সেই সময়ত আমি কেনেদৰে থাকি কেনেদৰে ঘৰখন থাকিব লাগে নামঘৰৰ প্ৰতিও কেনেকুৱা মানে সৎভাৱ ৰাখিব লাগে ভগৱানৰ প্ৰতি সেইটো আমি নিজেই চিন্তা চৰ্চা কৰি যেনিবা সেৱা সৎকাৰ জনাই নিজৰ মানে হেৰিটো ডেটো ৰক্ষা কৰি থাকিব লাগে ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিব লাগে এইটোৱেই আমাৰ কৰ্তব্য যেনিবা আৰু দেই ভগৱানৰ প্ৰতি